মই মোৰ পৰিবাৰ ল'ৰা ছোৱালীৰ লগতে ভ্ৰমণ কৰিব বিচাৰোঁ কাৰণ কেলেই মই যিটো জানো তেওঁলোকক দেখাই যোৱাটো মোৰ কৰ্তব্য মই গ'লেহে তেওঁলোকে যাব পাৰিব ক'ৰবাত ভ্ৰমণ কৰিবলৈ কি জেগা ক'ত কেনেকুৱা কি তেওঁলোকে তেওঁলোকক লৈ গ'লে তেওঁলোকে গম পাব তেওঁলোকে ল'ৰাই জানিলে পাছত তেওঁলোকে ল'ৰা ছোৱালীয়ে গৈ অকলেও ঘূৰি আহিব পাৰিব গতিকে মই ভবা যদি কোনোবা এটা অনুষ্ঠানত যদি যাবলগীয়া হয় ভ্ৰমণ চমনলে তেতিয়া মই মোৰ ল'ৰা ছোৱালী আৰু পৰিবাৰৰ লগত মই যোৱাটো বিচাৰোঁ ল'ৰাবিলাকৰ অকলে পঠিওৱাতো বা মই যদি থকা অৱস্থাত যদি মই যদি নিজকে নিজে তেওঁলোকক দেখাও জেগা বা ভ্ৰমণ কৰি তেওঁলোকক দুটামান কথা শিকাও তেতিয়া তেওঁলোকে কিবা এটা ক্ষেত্ৰত হ'লেও বুজি পাব আৰু ডাঙৰ হ'লে তেওঁলোকে সেইবিলাক সেইবিলাকৰ প্ৰতি সেইবিলাকৰ জ্ঞান হ'ব আৰু তেওঁলোকে তাত গৈ সুকলমে ঘূৰি আহিব পাৰিব বুলি মই ভাবোঁ